তাকে ভাবিছোঁ মৰাণতে চাব লাগিব নহ'লেনো ক'ত চাম সেইটো কাৰণে চাবলৈ ইমান হে নালাগে বাৰু তাত পইচাটো বেছি নহয় আকৌ নহ'লেনো ক'ত চাম মৰাণতে চাব লাগিব উপায় নাই এতিয়া লগৰ ক'ম নেকি আমাৰ লগৰ কাৰোবাক নে বাদ দিয়া আমি দুজনীয়ে যাম ব'লা

ঠিক আছে তেন্তে

ঠিক আছে দিয়া অ